ঘৰৰ প্ৰৱেশদ্বাৰত বা দুৱাৰডলিত গৰু গোবৰ মিহলাই লোৱা পানী ছটিয়াই দিয়াৰ যুক্তি হ'ল যে সাধাৰণতে আমাৰ হিন্দু সমাজত গৰুক পূজ্য বস্তু হিচাপে জনা যায় সেই বাবে গৰু গোবৰ মিহলি কৰি যদি পানী সাধাৰণতে ঘৰত ছটিওৱা হয় তেতিয়াহ'লে তেওঁ তেওঁলোকৰ মতে গৰু গৰু মিহলাই দিলে গৰু গোবৰ মিহলাই দিলে বিভিন্ন ধৰণৰ অপায় অমংগল তথা এই বিভিন্ন ধৰণৰ অপৰিক শক্তিৰপৰা লোপ পায় সেই বাবে সেই বাবে ঘৰৰ প্ৰৱেশদ্বাৰ বা দুৱাৰডলিত গৰু গোবৰ মিহলাই লোৱা পানী ছটিয়াই দিয়া হয় সাধাৰণতে এই প্ৰথাবোৰ অসমীয়া সমাজত চলা হয় গৰু গোবৰ মিহলাই পানী ছটিয়ালে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বহুতো বে ৰোগো মুক্তি হোৱা দেখা যায় ঠিক তেনেদৰে তেওঁলোকে এই ঘৰৰ প্ৰৱেশদ্বাৰ বা দুৱাৰডলিত গৰু গোবৰ মিহলাই লোৱা পানী ছটিয়াই দিলে বিভিন্ন ধৰণৰ অপায় অমংগল তথা যিবিলাক অপৰিক বেয়া শক্তি আছে তেওঁৰপৰা পৰিত্ৰাণ পোৱা বুলি ক'ব পাৰি